বৰ্তমান সময়ত অতিমাত্ৰা স্ক্ৰিন টাইমৰ কাৰণে শিশুসকলে খেলাবোৰ নেখেলা হৈছে বুলি আপুনি ভাৱে নেকি নিশ্চয় ভাবোঁ মই কাৰণ মোৰে এনেকুৱা হৈছে আগতে গেম খেলি থাকোঁ লগবোৰক সিমান ভালকৈ লগ নাপাওঁ ঘৰতে থাকোঁ শিশুসকলে বেছিকৈ খেলা ধূলাৰ প্ৰতি উৎসাহিত কৰিবলৈ কি কৰা উচিত গেমবোৰ বাদ দিব লাগিব লগৰ লগত অলপ টাইম কটাব লাগিব যি ফুৰোঁ খেলা খেলোঁ কথা পাতোঁ অলপ ফুৰা ধৰাও কৰোঁ দেহাটো আমাৰ ভালে থাকিব আৰু লগবোৰকো লগ পাম সিতান তেতিয়াহ'লে সেইটো ভাল হ'ব আৰু উৎসাহিত হ'ব সববিলাক যেতিয়া লগৰ মাজত গুৰুত্বটো বাঢ়িব লগবোৰক লগ পাম খেলৰ প্ৰতিও আমাৰ উত্তেজিত হ'ব গেমবোৰক সময় দিব লাগিব স্ক্ৰিন টাইমৰ গেমবোৰক কমাই দিব লাগিব আৰু য'ত ধৰ ঘৰৰ সন্মুখত গেমবোৰ থাকে সেইগিলা খেলিব লাগিব খেলি খেলা ধূলা কৰিব লাগিব ফুটবল হওক বা বেট ক্ৰিকেটেই হওক সেনেকুৱা টাইপৰ খেলবোৰ খেলিব লাগিব